মোৰ মোৰ বন্ধুৰ লগত বাইকত ভ্ৰমণ কৰিবলৈ বহুতো জেগা গৈছিলোঁ বহুতো জেগা মই দেখি পালোঁ আৰু মই মই বহুতো ব্যস্ততা সময়তো মই দেওবাৰ দিনটোত মই কোনো মোৰ কাম নাছিল ছ' মোৰ বন্ধুক মই কল কৰি মই ক'লো যে মই আমি ক'ৰবাত ফুৰিবলৈ যাওঁ আৰু বহুতো জেগা আমি ঘুৰি আহোঁঁ ব'ল